অ' উজ্জ্বল গগৈ হয়নে বহুত দিনৰ মূৰত ভালনে এই আজিকালি গাখীৰৰ বেপাৰ এই গাখীৰৰ বেপাৰবোৰ চলি আছে নাই এই কেইজনী মান আছে গৰু পাঁচজনী ন আৰু এই মজ্জা এই ভালেই দি আছেনে

এই আপোনালোকে ঘাঁহবোৰ ক'ত পায় ন আমাৰ ফালে দেখোন ঘাঁহ চাঁহ একদম নাইকিয়া হৈছে মানে গৰু ম'হৰ কাৰণে আপোনাৰ মানে হেৰি কাষত কাৰণে সুবিধা হৈছে ন এইটো এতিয়া কথা এটা হৈছে নহয় মোক এই গাখীৰ অলপ সৰহকৈ লাগে নহয় হয় মানে কথাটো হৈছে এই মানুহ অলপ সৰহেই মানে চাৰিশমান মানুহলৈ বাৰু হয় হয় চাৰিশমান মানুহলৈ বাৰু কিমান লাগিব বাৰু অনুমান দৈ দৈ দৈ আশী কে জিমান লাগিব ন অঁ হেৰি নহয় দৈটোতো ম'হৰ দিব চাগে ন এই দৈটো ম'হৰ অঁ মানে কথাটো হৈছে ম'হৰ হ'লে আঠা হয় যে সেইকাৰণে আঠা হোৱাৰ কাৰণে ভাল হয় হেৰি নহয় এই আপুনি কেনেকৈ ল'ব এশ বিছ টকা

এই হেৰি নহয় কিহত দিব এই আজিকালি বটলিংবিলাকত দিবনে নে এই হেৰিটোত দিব এই আমাৰ আচ্ছা কিবা মাটি মাটিৰ মাটিৰটোত দিব টেকেলিটোত দিব ন এটা টেকেলিত কেই কে জিমানকৈ ধৰিব চুঙাটোত নিদিবচোন পাৰিলে পাৰিলে আপুনি টেকেলিত দিব দেই আৰু পাঁচ কে জিমানৰ দিব মই যাতে নহ'লও পিছত দুই এটা থাকি গ'লেও কিবা এটা কৰিব পাৰোঁ আৰু

হয় হয় তাৰপিছত আকৌ হেৰি ৰেটটো বাৰু আপুনি অকণমান চাব দেই আৰু হেৰি নহয় এঁৱাটো এঁৱাটোও লাগিব নহয় এই পায়স বনাবলৈ লাগিব নহয় হা হা হা হয় হয় হয় এই আপুনি খালি কোনো কাৰণতে জাৰ্চিটো মিক্স নকৰিব দেই তাৰমানে সেইটো মোৰ মানে আলহী কেইজনে বৰ বাহিৰৰ আলহী কেইজনমান থাকিব সেইটো যদি আৰু মানে কেনেবাকৈ গাখীৰটো মানে সেইটোত পাই যায় বেয়া হ'ব নহয় মোৰ অহা আপুনি আঠাইছ তাৰিখে দিলেই হ'ব হয় হয় এইমাহৰ আঠাইছ তাৰিখলৈ দিলেই হ'ব এই এডভান্স দিব লাগিব নেকি নালাগে অঁ হ'লেও আপুনি এটা কাম কৰিব এই সেইদিনাখন আপুনি দিয়াৰ আগত আপোনাৰ জি পে'টো আপুনি পঠাই দিব দেই মই আজিকালি এই পইচা হাতত নেথাকাই হৈছে কিনো ক'ব আৰু হয় হয় হয় হয় অঁ ঠিক আছে হয় হয় আঠাইছ ৰাতিৰ ভিতৰত পালেই হ'ল আৰু অঁ মই আৰু টেনশ্যন অঁ মই টেনশ্যন কিন্তু আৰু নলওঁ দেই মই আৰু আপোনাক দিলোঁ বুলি ধৰি ল'লোঁ দেই আৰু আপুনি একদম থৈ যাবহি কিন্তু দেই আপুনি নিজেই গাত লাগি থৈ যাবহি দেই অঁ ঠিক আছে ঠিক আছে সেইটো আৰু ক'বই নেলাগে আৰু ঠিক আছে অঁ ঠিকেই ঠিকে ঠিকেই এই সেইবোৰ বাৰু দিগদাৰ নেপায় আৰু ঠিক আছে লগ পাই ভাল পালোঁ দেই অঁ